মোৰ এজন প্ৰিয় লেখকৰ নাম হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তেওঁ বিভিন্ন ধৰণৰ কিতাপসমূহ লিখিছিল মোৰ জীৱন সোৱৰণ বুঢ়ী আই সাধু আৰু ককা আইতাৰ না ককা দেউতাৰ নাতি ল'ৰা আৰু ভাগৱতৰ কথা বাঁহী তেওঁ লিখনীসমূহত স্পষ্টকৈ বুজিব পাৰি আৰু সেয়েহে তেওঁ লিখনীসমূহ পঢ়ি ভাল লাগে